হেল্ল' ভাইটি কালি তোমাৰ তাৰপৰা অনা চাওমিনখিনি খাই বৰ ভাল লাগিলে মই বিজু তামুলীয়ে কৈছোঁ দেই খাই বৰ ভাল লাগিলে এই আজি মোৰ লগৰ এজনী আহিছে মানে তাই খাম কৈছে যদি পাৰা তুমি আজি অলপ দি পঠাবা নেকি কাৰোবাৰ হাতত